ঐ লাকি শুনাচোন মই নহয় বিশাল মেগামাৰ্টৰপৰা এটা সেউজীয়া ৰঙৰ কুৰ্তি এটা পিন্ধিছিলোঁ পিন্ধি সেইটো ইমান আৰামদায়ক আৰু কম দামতো পাইছিলোঁ বহুত ধুনীয়া লাগিল কুৰ্তীটো পিন্ধি